অসমীয়া ভাষাটোৱে আধুনিক পৃথিৱীত বহুত প্ৰত্যাহ্বান সন্মুখীন হৈছে আজি অসমত অসমীয়া কথা ক'বলৈ মানুহ নাজানেই সৰু পৰা ল'ৰা ছোৱালীবিলাকক ইংলিছত দিলে অকল ইংলিছত কথা ক'বলৈ শিকা শিকালে অসমীয়াটো কথা একেবাৰে নাইকিয়া হৈ গৈছে গাঁৱৰ যিবিলাক মানুহ আগতে অসমীয়া কথা কোৱা সেইবিলাক মানুহে অসমীয়া কথাটো বুজি পায় আছে আৰু ক'ব জানিছে কিন্তু আজি বাংলাদেশৰ পৰা মানুহ আহি আজি অসমত খাইছে দৈছে সেইবিলাক শব্দ ক'বলৈ ধৰিলে অসমীয়া শব্দটো একেবাৰে অসমত লুপ্তই হৈ গৈছে অসমীয়া মানুহে অসমীয়া কথা নজনাতো বৰ বেয়া হৈ গৈছে অসমত অসমীয়া কথাটো বৰ গুৰুত্বপূৰ্ণ আজি বাংলাদেশৰ মানুহ আহি অসমত সোমাই গোটেই অসমীয়া কথাটো লুকুৱাই তাহাঁতৰ ভাষাটোহে ক'বলৈ শিকিবলগীয়া হৈছে